আমি ফুৰিবলৈতো কাজিৰঙা গৈছোঁ কাজিৰঙাত তেনেকৈ ধৰণৰ অভয়াৰণ্যৰ ভিতৰত ফুৰিছোঁগৈ ফুৰি পেলাই এনেকৈ হাতী পিঠিত গৈ ফুৰিলোঁ হাতী পিঠিত উঠি এনেকৈ ফুৰিবলৈ মানে বহুত এটা আনন্দ লাগে আমি গৈ প্ৰথম চেঞ্চুৰিত সোমাওঁতে হাতীত উঠিবলৈ প্ৰায় এটা হাতীত তিনি হাজাৰ টকা দিবলগীয়া হয় তিনি হাজাৰ টকাত পৰিয়াল এটা মানে তিনি চাৰিজন উঠি তেনেকৈ হাতীত ফুৰোঁ বুলিলে ফুৰিবপৰা হয় আমি গৈ প্ৰথম হাতীৰ কাৰণে আমি পাচ কাটিবলগীয়া হয় পাচ কাটি গোটেই পৰিয়ালটো গৈ উঠি গোটেই অভৰাণ্যত তেনেকৈ ফুৰোঁগৈ ফুৰি পেলাই তাত নানা ধৰণৰ এনেকুৱা বনৰীয়া জন্তু দেখিবলৈ পোৱা যায় প্ৰথম গৈয়ে আমি ফুৰিবলৈ গৈ প্ৰথম দেখিলোঁ তাতে এজাক বনৰীয়া ম'হ চৰি থকা দেখিলোঁ বনৰীয়া ম'হৰ তাৰপিছতে চাইডে চাইডে এনেকৈ কিছুমান এই হৰিণা পহুজাতীয় এনেকুৱা পহু দেখিবলৈ পালোঁ তাৰপিছত আমি অলপ দূৰ গৈ দেখিলোঁ গঁড় বৰ গঁড়ৰ ওচৰলৈ বিশেষ চাপি যাবলৈ নিদিয়ে হাতী অলপ দূৰে দূৰে এনেকৈ চাবলগীয়া হয় চাই পেলাই আমি প্ৰায় আকৌ অলপ দূৰ আগবাঢ়ি গৈ এইবোৰ নদীৰ কিনাৰে কিনাৰে কাছ দেখিলোঁ কাছৰ পিছতে দেখিলোঁ এনেকৈ এইবোৰ সৰু সুৰা কিছুমান এই জন্তু দেখিবলৈ পালোঁ দেখি কৰি আহি তাৰপিছত আমি গৈ দিলোঁ